অঁ অঁ খবৰ পাইছিলোঁ অঁ অঁ যাম বুলি ভাবিছোঁ কে হেৰি কি তাৰিখে আছিলে জানো পাহৰি থাকিলো নহয় অঁ অঁ তাকে যাব লাগিব মই প্ৰদ্যুৎহঁতকো ক'ব লাগিব ন অঁ তাকে হেৰি কিমান সময়ত যোৱা জনাবা আকৌ সেইদিনা মোক ফোন এটা কৰিবাচোন ৰাতিপুৱা হেৰি তুমি কিবা স্পীচ এটা দি দিবা তাতে এ একো নাই একো নাই পাৰিবা পাৰিবা অঁ অঁ ঠিক আছে দিয়া লগ পাম ন সেইদিনা অঁ অকে হ'ব দিয়া